আপুনি ভ্ৰমণ কৰা কোনো পুথিভঁৰাল আছে নেকি আপোনাৰ ঘৰত আপোনাৰ ব্যক্তিগত পুথিভঁৰাল আছে নেকি

আপোনাৰ সপোনৰ পুথিভঁৰালৰ বিষয়ে আপোনাৰ কোনো ধাৰণা আছেনে